চা আকৌ কালি ঘড়ী এটা ল'লোঁ নহয় এইটো চা এইটো ৰিয়েলমি আকৌ স্মাৰ্ট ৱাটচ এটা ল'লোঁ অঁ তিনি হাজাৰ টকা ল'লে আজিলাকি ক'ত তিনি হাজাৰ টকাততো আজিকালি নাই থাকে বাৰু ইয়াতকৈ দামীও পায় ন মই ল'লোঁ আৰু তিনি হাজাৰ টকাই বহুত ভাল ভাল ফিচাৰ্ছ আছে কিন্তু ইয়াত

চা আকৌ তই ভালকৈ ধেৰ কিবাকিবি আছে ইয়াত তোৰ ব্লাড চাৰ্কুলেশ্যন আছে তাৰপিছত তোৰ হাৰ্ট বিট চাব পাৰি তাৰপিছত ফুট ষ্টেপো আছে তই কিমান খোজকাঢ়িলি সেইটোও চাব পাৰিবি তাৰপিছত তই দিনটোত কিমান পানী খাইছ সেইটোও চাব পাৰিবি তাৰপিছত আৰু আৰু ধেৰ কিবাকিবি আছে অক্সিজেন লেভেলো আছে অঁ তাৰপিছত ফোনো কৰিব পাৰি

ধেৰ কিবাকিবি আছে তই যে ল'ম ল'ম বুলি কৈ আছিলি ঘড়ী যে অঁ তই এনেকুৱা এটাই ল'ব পাৰ ইয়াত চব ইমান ধুনীয়াকৈ আছে

পিন্ধি চা এবাৰ মজা মজা মই ভালে পাইছোঁ বাৰু দেই জানো তিনি হাজাৰ টকাত ভালেই পাইছোঁ ৰিয়েলমি এনেও ৰিয়েলমি প্ৰডাক্টটো ভালেই

ৱেৰেণ্টি দিছে লগতে এবছৰৰ আকৌ এবছৰৰেতো দিয়ে অঁ লৈ লবি তই এটা এনেকুৱা হ'ব